ইতিহাস জনাতো ভাল কিছুমান বিভিন্ন জাতিৰ বিভিন্ন ধৰ্মৰ ইতিহাস থাকে সেইবিলাক জানিলে নিজৰে কিছুমান অভিজ্ঞতা হয় গতিকে ইতিহাস দৰকাৰ খুবেই দৰকাৰ ইতিহাস জানিব লাগে শিক্ষিতই হওক বা অশিক্ষিতই হওক ইতিহাসখিনি জানিলে নিজৰ মনৰ কিছুমান জ্ঞান হয় আৰু জানি মুঠত বৰ ভাল লাগে আৰু জানিবৰ মন যায় কিছুমান কথা মানুহক ক'ব পাৰি মানুহৰ লগত সু আলোচনা কৰিব পাৰি ইতিহাসখন জানিলে যেনেকুৱা প্ৰত্যেক জাতিৰে কিছুমান ইতিহাস আছে প্ৰত্যেক ধৰ্মৰে ইতিহাস আছে সেই ইতিহাসবিলাক জানিলে নিজৰে উন্নতি জ্ঞানৰ উন্নতি হয় নিজৰে ভাল ইতিহাস জানিব লাগে কিছুমান ইতিহাসৰ কিতাপ আছে সেইবিলাক পঢ়িব লাগে পঢ়িলে ভাল পঢ়াটোৱে পঢ়িব পাৰিলে বহুত জ্ঞান হয় বুলি মই ভাবোঁ জানিলে ভাল গতিকে জনাটো খুবেই দৰকাৰ ইতিহাস জনাটো খুবেই দৰকাৰ মই মুঠৰ ওপৰত মই খুবেই ভাল পাওঁ ইতিহাস জানিবলৈ মই বিভিন্ন জাতিৰ বিভিন্ন মানুহৰ লগত কিছুমান আলোচনা হয় গতিকে সেই আলোচনাৰ মৰ্মে মই কিছুমান অলপ চলপ কিছুমান জানো কিছুমান কথা মনত আছে এতিয়া কিছুমান কথা মনতেই নাই মনতে নাথাকে বহুত কথাই পাহৰি গ'লোঁ এতিয়া জানিব পাৰিলে ভাল আছিল এনেকুৱা কিছুমান বয়সস্থ মানুহৰ লগত থাকিলে এইবিলাক কথা জনা যায় আগৰ দিনৰ মানুহৰ লগত কথা চথা পাতিলে এইবিলাক জনা যায় ধৰ্মীয় কথা এই কথা গতিকে ধৰ্মীয় সম্পৰ্কে যেনেকুৱা ইতিহাসৰ কিছুমান পুৰণি কথা কিছুমান জনা যায় যে ইতিহাসত কি লিখিছে গতিকে যদি শংকৰদেৱৰ বিষয়ে আমি জানি যিমান আনন্দ পাওঁ ভগৱানৰ বিষয়ে আমি জানিলে আমাৰ জ্ঞান হয় ভক্তিভাৱ আহে বিশ্বাস হয় বিশ্বাসে আদিমূল গতিকে কিছুমান কথা নজনা কথাও জনা যায় এইবিলাকেই আৰু ভাবোঁ মই মোৰ এতিয়া ইতিহাস জাতিগত ইতিহাসখিনি কিছুমান জানিব পাৰিলে ভাল হয় জ্ঞান অৰ্জন হয় বুলি মই ভাবোঁ হে বহ